হেল্ল' ৰুণু বাইদেউ অ অ' বাইদেউ ক'ত আছে অ গুৱাহাটীতে আছে ন' এই কথা এটা মই এই গুৱাহাটী আহিলোঁ হয় হয় এ এই কথা এটা বোলো সুধোঁ এই যে নৰসিংহ আশ্ৰমখন মৰিগাঁৱত আছে যে শুনাতো পাইছে চাগৈ হয় হয় হয় তাতে বোলো যোৱাৰ কথা ভাবিছিলোঁ এপাক সময় হ'লে ওলাবচোন নহ'লে অ হয় তাতে হয় হয়

অ এক গোটকৈ গ'লে ভাল হ'ব ন' আমি অলপ লগো পোৱা নাই গোটেই লগৰবোৰে দিয়কচোন কথা চথা পাতিবলৈ ভাল হ'ব পিছে হয় হয় পিছে পিছে হেৰি নহয় কথা এটা কিবা কিবি লৈ যাব কিবা কিবি লৈ যাব পাৰি নেকি দিবলৈ তেনেকৈ হয় হয় হয় হয় কিবা কাপোৰ কানি মানুহবিলাকৰ কাৰণে হয় হয় এই কথা পাতিবচোন অ আচ্ছা অ পিন্ধাৰ ক্ষেত্ৰত যিহেতু আশ্ৰম যাম ন' মেখেলা চাদৰে পিন্ধি যাম বুইছে ও হয় বাকীবোৰ মান এই চেলোৱাৰ তেলোৱাৰ পিন্ধি গ'লে বেয়া লাগিব নহয়

হয় হয়

হয় হয় ঠিক আছে দিয়ক অ ঠিক আছে দিয়ক অ ঠিক ঠিক আছে ঠিক আছে ওম ওম ঠিক আছে দিয়ক ওম